ঘৰত পোহা চৰাইবোৰ সাধাৰণ বেমাৰ হ'ল ওকণি চিকৰা বা পেলুজনিত ৰোগ হোৱা প্ৰ'টজৱাজনিত ৰোগ হয় ভেঁকুৰো হয় আৰু অপুষ্টিজনিত ভেঁকুৰ ভিক্টৰিয়া বেক্টেৰিয়াৰ হয় আৰু ভাইৰাছজনিত এইবিলাক বেমাৰ হয় আৰু ইয়াক প্ৰতিৰোধ কৰাৰ উপায় আছে সিহঁতক অলপ সিহঁতক বাহিৰত বেলেগকৈ বাহ সাজি দিব লগা হয় বা ইহঁতৰ যিখিনি দানা পানী সেইখিনি যে সিহঁতক ভালদৰে যোগান ধৰিব লগা হয় তাৰোপৰি আৰু বিশেষকৈ সিহঁতক চাফ চিকুণ কৰি চাফ চিকুণ জেগাত মানে বাহ সাজি দিব লগা প্ৰয়োজন হয় যাতে তেওঁলোক কোনো চিকৰা বা ওকণি বা পেলুজনিত যেনেকৈ বেমাৰ বা বেক্টৰীয়া বা ভাইৰাছ তেনেকুৱা নালাগে ত' বাহ সাজি দিয়া চাফ চিকুণ জেগাত ৰখা ৰখা হয় আৰু প্ৰতিষেধক বেজী সিহঁতক দিয়াৰ প্ৰয়োজন হয় পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাখি কিনে প্ৰতিষেধক বেজী সিহঁতৰ থাকে যিকেইটা দিয়াৰ প্ৰয়োজন হয় আৰু সিহঁতক স্বাস্থ্যৱান কৰি ৰাখিবৰ কাৰণে দানা পানী বিশেষকৈ এই যিখিনি সিহঁতক দিয়া হয় তেওঁলোকৰ এই খাদ্য কিনি আনি কিনে এই সেইখিনি যিটো স্বাস্থ্যৱান কৰি ৰাখিবৰ কাৰণে সেইখিনি প্ৰয়োজন হয়